অঁ হেল্ল' কি কয় অঁ কচোন ফোন কৰিছিলে অলপ আগত অঁ অঁ তাকেতো যোৱা বছৰতো আমি পাৰিজাত আত্মসহায়ক গোটৰ পৰা হেৰি আনিলোঁ থিয়েটাৰ আনিলোঁ হেৰিখন কহিণুৰখন আনিলো ইমান নচলিলে এইবাৰ এইবাৰ আৱাহনখনকে আনিম বুলি ভাবিছোঁ আমি এতিয়া আৱাহন থিয়েটাৰখনৰ আনবা কালি পচি পঁচিছ তাৰিখ মানে দিনে পঁচিছ তাৰিখ দেওবাৰ পৰিব ন মিটিংখন দেওবাৰ মিটিংখন বাকী এতিয়া এতিয়া টিকেটৰ টিকেটৰ কাৰণে প্ৰথমতে আমি এতিয়া মই হেৰি কৰিলোঁ কৈ থৈ দিলোঁ অঁ প্ৰথমতে আমি হেৰি কৰিব লাগিব মানুহখিনিক জনাব লাগিব ওঠৰজনে আলোচনা কৰিবনে হেৰি কৰিব লাগিব আৰু এই অঁ প্ৰথমতে আমি দুটা আলোচনা কৰোঁ বাৰু অঁ অঁ মই আৱাহন থিয়েটাৰখনকে আনো আৱাহন থিয়েটাৰখন আনি মানে হেৰি হ'ব আৰু আমাৰে লাভ হ'ব কাৰণ এতিয়া প্ৰস্তুতি পৰাশৰ পূৰা হিট হৈ আছেতো আৱাহনৰ মেইন নায়িকাটো তাকে আনো সেইকাৰণে এই যি বিদ্যালয় সন্মুখত যে আছে সেইটো হেৰি এই কি আছিল এইটো ভূপে হাজৰিকাৰকা ৰংগমঞ্চত যিয়ে তাতে পেণ্ডেল দিওঁ নেকি ন তাৰ ফিল্ডতে অঁ ঠিক আনি পিনে টিকটৰ ব্যৱস্থাখিনি এইয়া হেৰি ক এই পূৰ্ণিমা কওঁ টিকটৰ হেৰিখিনি এ হেৰি কাম কৰেতো প্ৰিণ্টৰ কাম কৰেতো কম সি মানে হে তাই মানে হেৰি কৰিব এই অলপ হেৰি কৰি দিব তাই চা চিনাকি বেছিটো অলপ মানে যিখিনি মানুহ অঁ যিখিনি মানুহৰ মানে ধৰ অলপ অৱস্থা পাতি আছে সিহঁতক চিজন টিকেটখিনি দিম আমি শুনছা আমি মোটামুটি মোটামুটি দুশগৰাকী মান আমি চিজন টিকেটৰ ব্যৱস্থা কৰিছোঁ চিজন টিকেটটো চিজন টিকেটটো আকৌ গেলাৰী টিকেটতো কাৰণ আমাৰ এইখিনি মানে লোকেল মানুহ আছে না এই হেৰিত চকীতকে এই গেলাৰীত বহি চাব ভাল পায় শুনিছা সেইকাৰণে গেলাৰীত দি পনে আমি সেইকাৰণে গেলাৰীতে হেৰি কৰি কি কৰি গেলাৰী ব্যৱস্থাটো বেছি কৰিম আৰু দেই আকৌ অঁ পঞ্চাছ টকাই কৰিম সেইটো আৰু হেৰি কৰিম এই পঞ্চাছ টকাটোব অঁ সত্তৰ টকামান কৰিম পঞ্চাছ টকা জামানা নাইতো এই চিজন টিকতটো আমি কি কৰিম পাৰ মানে হেৰি এখন চকীত মানে তিনিশ হা বাৰু শুনে সেকে দি পানে আমি অঁ সেকে ব্যৱস্থাটো কৰিম বাৰু তাৰপিছত আৰু ছিজন পেণ্ডেলৰটো আমি এইয়া হেৰি এইটো এইয়া হেৰি আছে এইটো বৈশ্য দোকানীযে বৈশ্য দোকানীক টিনখিনিৰ কথা কবি এতি তিনদিনীয়াকে কৰিম এতিয়া স্কুল চিস্কুল পৰীক্ষা চৰীক্ষা শেষ হ'বতো ফেব্ৰুৱাৰী মাহত ফেব্ৰুৱাৰী অঁ এই ৰিজাল্টৰ সেইটো কৰিম আৰু হ'ব আমি এতিয়া আমাৰ থিয়েটাৰখন আমাৰ ইয়াত তিনি ৰাতি অঁ সাত লাখ টকা এতিয়া মই দিম আমি মানে ছয় বুলি কৈ আছোঁ যিহেতু আমাৰ হেৰি অঁ কিবা কিবা যিটো মেইন হেৰি আছে গুৱাহাটীৰ কি আছিলে এইটো পাহৰিলো ঠাইখিনিৰ নাম সেইখিনি এতিয়া বৃন্দাবন আৱাহন এই তিনটা হেৰি কহিণুৰ এই তিনটাৰ ভিতৰতে এতিয়া গোটত আলোচনা কৰিম আমি আমাৰ পাৰিজাত আত্মসহায়ক